ৰন্ধা কামতো মোৰ বহুত ভাল লাগে সৰুতে মায়ে বহুতো আঞ্জা বনাই খোৱাইছিল বিভিন্ন ধৰণৰ আঞ্জা বনাই খোৱাইছিল মাছৰ আঞ্জা মাংসৰ আঞ্জা লফাৰ জোল লাইশাকৰ জোল আৰু বহুতো ধৰণৰ আঞ্জা ৰান্ধি খোৱাইছিল বিভিন্ন ধৰণৰ শাক পাচলিয়ে আঞ্জা বনাইছিল মায়ে মই তেতিয়া ভাবিছিলো মাৰ নিচিনা মইও আঞ্জা বনাম মায়ে যেতিয়া বনাই থাকে আঞ্জা মই তাতে মাৰ ওচৰত বহি মায়ে কেনেকৈ আঞ্জা বনাই বহি চাই শিকিছিলো আৰু মায়ে কি কি দিয়ে আঞ্জাত সেইবিলাক চাইছিলো আৰু এদিন

মাংস আঞ্জা বনাবলৈ চেষ্টা কাৰিছিলো মায়ে কৈছিলে পাৰিবা তুমি বনাবলৈ মায়ে মোক শিকাই দিছিলে মাংস আঞ্জাত কি কি দিবলগীয়া হয় আৰু মায়ে ওচৰতে বহি মোক শিকাইছিলে মাংসত কি কি বস্তু দিবলগীয়া হয় কি কি প্ৰয়োজন হয় মাংস আঞ্জা ৰান্ধিবলৈ সকলোবোৰ মায়ে দেখোৱাই দিছিল মই প্ৰথমতে আঞ্জা বনাবলৈ মাৰ পৰা শিকিছিলোঁ প্ৰথমতে মায়ে শিকাই দিছিল আঞ্জা কেনেকৈ বনাবলগীয়া হয় প্ৰথমতে কেৰাহী এখন চৌকাত পাতি থৈছিল আৰু মংসখিনি ধুই পাত্ৰ এটাত থৈছিল ঢাকি থৈছিল আৰু পিঁয়াজ আদা নহৰু থেতালি মাংসখিনি কেৰাহীটোত তেল অকণ দি মাংসখিনি তেলখিনি গৰম হোৱা পাছত মাংসখিনি দি পেলাই অকণমান লৰাই থাকিব কৈছিল মায়ে মোক আৰু মায়ে থেতালি থোৱা আদা ৰচোন সে সেই গোটেইবোৰ মাংসতে দিছিল হালধি নিমখ সেইবোৰ জোখমতে মায়ে আঞ্জাখিনিত দিছিল আৰু লৰাই অলপমান ঢাকি দিছিল সেই তেনেকেই মায়ে শিকাই দিয়া মতে মই আঞ্জাখিনি ৰান্ধিছিলোঁ অকণমান খাই চাই চাইছিলো আঞ্জাখিনি হোৱাৰ পাছত ইমান ধুনীয়া আঞ্জাখিনি হৈছিল মায়ে কৈছিল দেখিলা ইমান ধুনীয়া আঞ্জা বনাইছা তুমি তেতিয়াৰ পৰাই মোৰ ৰন্ধা কামটো মোৰ হবি হিচাপে লৈছিলো আৰু মই ৰান্ধি বহুত ভাল পাওঁ বিভিন্ন ধৰণৰ বস্তুৰে বিভিন্ন ধৰণৰ শাক পাচলিয়ে বনাই বহুত ভাল পাওঁ আৰু ৰান্ধিবলৈ কোনোবাই ক'লে ইমান ভাল লাগে মনটো ইটো সিটো ৰান্ধি সকলো মানুহকে মানুহকে খোৱাই আৰু